বন দৰৱে বজাৰৰ পৰা কিনা দৰৱতকৈ কিছুমান বেমাৰত ভাল কাম কৰে বুলি মই ভাবোঁ যিহেতু হোমিঅ'পেথিকৰ কোনো ছাইড ইফেক্ট নাথাকে কিন্তু এল'পেথিকৰ ছাইড ইফেক্ট থাকে আৰু হোমিঅ'পেথিক দৰৱটো আমি যিহেতু ঘৰতে বনাব পাৰোঁ ঘৰতে তৈয়াৰ কৰিব পাৰোঁ আৰু ঘৰতে তৈয়াৰ কৰিব পাৰোঁনে আমি সহজতে আমি ঘৰত ঘৰৰ চৌপাশে আমি পাইয়ে যাওঁ যিকোনো দৰৱ আৰু সেইবাবে আমাৰ কাৰণে সহজ হৈ যায় পতককৈ ছিঙি আনি পিনি আমি দৰৱটো খুন্দি পিনি খাব পাৰোঁ বা মোহাৰি পিনি খাব পাৰোঁ বা ছিঙি আনি খাব পাৰোঁ তো সেইকাৰণে আমাৰ কাৰণে বহুত সুবিধা হয় কিন্তু বজাৰৰ পৰা কিনিব যাব গ'লে কেতিয়াবা এনেকুৱা যেনেকৈ আমি উদাহৰণস্বৰূপে প্ৰেছাৰৰ কথা ক'ব পাৰোঁ হঠাৎ যদি কাৰোবাৰ প্ৰেছাৰ হৈ গৈছে প্ৰেছাৰ উঠিছে কিন্তু আপুনি পিলটো আপোনাৰ যদি আপোনাৰ ওচৰত যদি উপলব্ধ নাই বৰ্তমান কিন্তু আপোনাৰ প্ৰেছাৰ বহুত বেছি উঠি গৈছে হাই প্ৰেছাৰ হৈ গৈছে কিন্তু আপোনাৰ পিলটো খাবলৈ সেইটো সময়তে আপোনাৰ ওচৰত নাই গতিকে আপুনি হঠাতে ওচৰৰ পৰা নেফাফু গছ এজোপা বা নহৰু এফুটা আপুনি খাব পাৰে এনেধৰণে আমি বহুতো মানে বহুত এনেকুৱা পতাপত মানে জলদি কিনি কাম কৰাৰ ক্ষেত্ৰত আমি বহুত সহায় কৰে বুলি বন দৰৱে ভাবোঁ আৰু বন দৰৱৰ এনেকৈ হোমিঅ'পেথিক হিচাপে বহুতখিনি আজিকালি চেম্বাৰ খুলিছে কিন্তু তাৰ ফলত বহুতো সুবিধাও হৈছে কাৰণ এল'পেথিকৰ ছাইড এফেক্ট থকাৰ ফলত বহুতো মানে মৃত্যুমুখতো পৰিবলগীয়া হৈছে কিন্তু এল' হোমিঅ'পেথিকৰ কোনো ছাইড ইফেক্ট নথকাৰ ফলত সকলো ব্যক্তিয়ে যদি সেইটো বেমাৰৰ সেই দৰৱটো যদি পৰাও নাই যদি বেলেগ দৰৱো আপুনি খাইছে কিন্তু একো আপোনাৰ ছাইড ইফেক্ট নহয় গতিকে আপুনি সহজতেও পাব পাৰে ঘৰত যিকোনো ঘৰত ঘৰতে গছ ঘৰত থাকেই যিহেতু যেনেকৈ ধৰণে আমি ক'ব গ'লে কাহ হৈ আছিল আপোনাৰ চৰ্দি লাগিছে কাহ হৈছে আপোনাৰ তেতিয়া আমি ঘৰতে তুলসী পাত ঘৰত সকলোৰে ঘৰত থাকে তুলসী পাত ল'ব পাৰোঁ আদা ল'ব পাৰোঁ জালুক ল'ব পাৰোঁ যিহেতু সকলোৰে ঘৰত এইকেইটা পায়ে এইকেইটা খুন্দি পিনি আপুনি আৰু লগত মৌজোল মৌজোল আপুনি দি পিনি লগত খাব পাৰে ফলত আপোনাৰ কাহ ভাল হ'ব পাৰে আপোনাৰ হঠাতে হাত কাটিছে হাত কাটিছে আপোনাৰ ওচৰত তেনেকুৱা একো পৰ্যাপ্ত বস্তু নাই আপুনি হাত কটা জেগাডোখৰত দিব কাৰণে যদি আপোনাৰ ঘৰত নাৰ্জী ফুল আছে তেতিয়াহ'লে নাৰ্জী ফুল আপোনাৰ লৈ পেলাই আপোনালোক দিব পাৰে আৰু আৰু আছে বিসল্যকৰণী তেনেকুৱা ধৰণৰ তাৰ পাতকেইটা ছিঙি পিনি আপুনি কটা জেগাডোখৰত আপুনি লগাব পাৰে তেনেকৈ ধৰণে আমি বহুতখিনি কথা ক'ব পাৰোঁ আৰু বনৌষধিয়ে বিভিন্ন ধৰণৰ বিষ আজিকালি বিষ মানুহৰ বহুত বেছি হৈছে তাৰ ফলত মানুহে এল'পেথিক দৰৱবিলাক খাইছে যাৰ ফলত কিডনীৰো মানে কিডনিত প্ৰভাৱ পৰিছে বিষৰ দৰৱ বেছি খালে কিডনিৰ প্ৰভাৱ পৰে যিহেতু গতিকে বেছি বিষৰ দৰৱ খাই থাকিলে স্বাস্থ্যৰ কাৰণে হানিকাৰক যদি আপুনি স্বাস্থ্যৰ কাৰণে হানিকাৰক নহ'ব বুলি মানে নহ'বৰ কাৰণে আপুনি এল'পেথিক নাখায় হোমিঅ'পেথিক দৰৱ খায় বা ঘৰতে তেনেকুৱা বিষয়ৰ বিভিন্ন ধৰণৰ দৰৱ বনাই পিনে আপুনি খাব পাৰে যাৰ ফলত আপোনাৰ কোনো ছাইড এফেক্ট নহয় তেনেধৰণে আপুনি বজাৰৰ কিনা বস্তুবোৰ পৰা দূৰত ৰাখি বজাৰৰ পিনে মানে বজাৰৰ পৰা কিনা অৰ্থাৎ এল'পেথিক দৰৱৰ পৰা আপুনি দূৰত থাকি হোমিঅ'পেথিক দৰৱ আপুনি আঁকোৱালি ল'ব পাৰে